অঁ হেল্ল' অঁ পাকঘৰ ৰেষ্টুৰেণ্ট হয়নে বাৰু অঁ মানে মই সেই ছোৱালীৰ কাৰণে চাওমিন অৰ্ডাৰ কৰিছিলোঁ তাতে আপুনি চেনী আৰু হেৰিটো অলপ কম দিবচোন জ্বলাটো কম দিব আৰু নিমখটো পাৰিলে অকণমান কম দিব মানে এই চেনী মানে হেৰিটো কম পাৰিলে নিদিবই আপুনি এইটো জেলীটো আৰু একেবাৰে পাৰিলে নিদিবই হয় অঁ হ'ব তেন্তে সোনকালে দিব